মই গাৰু ৱাৰ আৰু ফ্ৰক ব্লাউজ শাড়ীৰ ফল্ছ লগোৱা মেখেলা চাদৰ গোঁঠা এইবিলাক চিলাই কৰোঁ

নিজৰে কৰোঁ

প্ৰিয় উৎসৱ দুৰ্গা পূজা বুলিয়েই ক'ম দুৰ্গা পূজা প্ৰিয় উৎসৱ কাৰণ দূৰ্গতি নাশ কৰে সেইকাৰণে এটা লোকবিশ্বাস আছিলে সেইকাৰণে আমি দুৰ্গা পূজাকেই মেইন উৎসৱ বুলি পালন কৰোঁ

দূৰ্গা পূজা হয় ইয়াতে বালেশ্ৱৰ মন্দিৰত হয় নলবাৰীত বা ইয়াতে ঘগ্ৰাপাৰাতো হয় আমাৰ ইয়াত ওচৰতো হয় নাৰপাৰাত হয় পদুমবাৰী চ'কত হয় দহাৰ দহাৰকুছিত হয় ডাঙৰ পূজাই হয়

মই ভা ভাতটোৱেই প্ৰিয় আৰু ভাতেই চলি থাকে আমাৰ

মোৰ মাছ মাংস সিমান এটা হেৰি নাই আৰু নিৰামিষখিনিয়ে খুব ভাল পাওঁ আমি নিৰামিষ খাই

ৰাপ নাই

টেঙা খাওঁ চাটনি বনাওঁ বা বটা বনাওঁ

খাৰো নাখাওঁ

নাই নাই মই খাৰ বেয়া পাওঁ

খাওঁ আমাৰ ঘৰৰে মাছ খাওঁ আমি মাছ কিনি খাবৰ নাই আৰু এনেকুৱা

মাছ দিয়া হৈছে

আমাৰ পৰিবৱেশটো ঠাণ্ডাই খুব হেৰি এই হাই কাজিয়া সেনেকুৱা এটা নাই আৰু মদাহী বা জুৱাৰী সেনেকুৱাও পৰিৱেশ আমাৰ এইখিনিত নাই ওচৰত নাই ঠাণ্ডাতেই চলি থকা যায় মানে

অসমীয়া এই বৰষুণ নিবিড় মায়াৰে বা অংগীকাৰ এইকেইখন ছিৰিয়েল চাওঁ আৰু

এতিয়া যুগৰ লগত মিলাই দিয়ে কাৰণে ভালে লাগে এইখানো যুগৰ লগত মিলাই ইয়াতে মানুহো যুগৰ লগত লগত মিলিয়ে গৈছে এতিয়া গতিকে সেনেকুৱা হ'লেই ভাল লাগে

কমেডী চাবৰ নাই

নিউজ চেলে নিউজ লাইভ এন ডি টুৱেণ্টি ফ'ৰ এই দুটাই চাওঁ মই

হোৱাট্ছএপ নাই হোৱাট্ছএপ আছে চ চলাই হোৱাট্ছএপ

ইউটিউবত এই মাজে মাজে সেই ৰেচিপি চোৱা যায় ৰন্ধন সামগ্ৰী

নাই সেইবোৰ চাবাৰ নাই

নাই মেডিকেল কলেজখনো বহুত উন্নত কৰি দিছে ৰাস্তা ঘাটবোৰ উন্নত কৰিলাক বা মাটি বাৰীৰো বহুত দাম বাঢ়ি যায় মানুহগিলাই ভাল হেৰি পাইছে এটা এটা এমাউণ্ট পাইছে পাই নিজৰ অভাৱ পূৰণ কৰিব পাৰে পাৰিছে বা কিছুমান দুখীয়া মানুহ তাতে নিয়োগ হৈ পেলাই পৰিয়াল চলাই আছে সেইখিনিয়ে সেইখিনিৰ কাৰণে বহুত সুবিধা হৈছে বা ৰোগী বেমাৰ আজাৰো তৎক্ষনাত দেখাব পাৰে এটা সুবিধা আছে

অঁ অসম অসমীয়াটো এতিয়া আমি নলবাৰীৰ মানুহ মানে কি মাতৃভাষা অসমীয়াই গতিকে অসমীয়া ভাষাটো লাগেই তাৰ ওপৰত আজিকালি ল'ৰা ছোৱালী জানাই বহুত পাৰাই হৈছে অস হিন্দী বা ইংৰাজীও কিছু কিছু পৰিমাণে পাৰে সেই ক্ষেত্ৰত এই এইবিলাকেই সহায় কৰিছে মোবাইল বা এই টিভি চাই সেনেকৈয়ে শিকিছে বহুত আজিকালি ল'ৰা ছোৱালীয়ে পাৰেই বেলেগ বেলেগ ভাষা হেৰি কৰিবলৈ

পাৰে অসমীয়া মাধ্যমত ল'ৰা ছোৱালীও ইংৰাজী ভাষাটো আয়ত্ব কৰিব পাৰে যদি শিকোঁ বুলি ভাবে বা আজিকালি এই মোবাইলতো ইণ্টাৰনেট চাই বা কিবা হেৰি চাই গুগুলত হেৰি কৰি ছ' এইখিনি পাৰেই ল'ৰা ছোৱালী শিকি ল'ব পৰা হৈছে আজিকালি ইংৰাজী মাধ্যমত নোযোৱাকৈয়ো অসমীয়া মাধ্যমেদিও সেইখিনি শিকিব পাৰে

অঁ শিক্ষাটো বহুত উন্নত হৈছে আজিকালি ল'ৰা ছোৱালী স্কুলততো ফিজেই দিব নালাগে বা কিতাপ কাগজ বা ইউনিফৰ্ম এইখিনিও স্কুলৰ চৰকাৰেই বহন কৰিছে সেই হিচাপে বহুত সকাহ হৈছে ধৰক মানে গাৰ্জেনৰো সকাহ হৈছে বা ল'ৰা ছোৱালীও সহজতে কোনো ল'ৰা ছোৱালী যাতে নপঢ়াকে থাকে আগতে বহুত ল'ৰা ছোৱালী এনেই আছিল ঘূৰি পকি বা সেই কৰি বেপাৰ বাণিজ্য় কৰি কিন্তু আজিকালি ল সব ল'ৰা ছোৱালীয়ে পঢ়া পঢ়া শুনা বেছি কৰে

সেইটো সেইটো চৰকাৰেই দিছে বহুত সুবিধা বা ল'ৰা ছোৱালীগিলাখান আজিকালি আগবাঢ়িছে পঢ়ি শুনি সেইকাৰণে সুবিধা ল'বও পাৰিছে বা দিছেও চৰকাৰে সেইকাৰণে আগবাঢ়ি গৈছে আৰু ল'ৰা ছোৱালীগিলা বহুত